হয় ভাৰতৰ বহুত ঠাইত শিক্ষাৰ উৎসাহ দিবলৈ ছাত্ৰ ছাত্ৰীসকলক বাইচাইকেল লেপটপ কম্পিউটাৰ এইবোৰ দিছিলে দিও আছে এতিয়ালৈকে এতিয়া স্কুটি দিছে হায়াৰ চেকেণ্ডেৰি পাচ কৰাৰ পাছত আগতে প্ৰথম অৱস্থাত আগতে আমাক কম্পিউটাৰ দিছিলে আৰু কিছুমানে হয়তো মই জনাত পইচাও লৈছিলে কম্পিউটাৰ লেপটপৰ সলনি আৰু এইবোৰ সুবিধা হয় কিয় নহয় আজিকালি লেপটপতে সকলো কাম কৰা যায় মানুহক মানে আজিকালি আধুনিক যুগত কম্পিউটাৰটোতেই সকলো আৰু সেইবাবে লেপটপটো হোৱাৰ পাছত বহুতেই বহুতেই সুবিধা হয় কাৰণ লেপটপ এটা কিনিবলৈ গ'লে আমাৰ যিখিনি টকা লাগে সেইখিনি আমি সামৰ্থ্য নহবওঁ পাৰোঁ গোটোৱাৰ আৰু তাৰ পৰিৱৰ্তে চৰকাৰে এইটো আঁচনি দি বহুত সহায় কৰিছে আমাক মই ভাবোঁ কাৰণ সেইটোৱে আমাৰ উচ্চশিক্ষাৰ বাবেও বহুতো উপযোগী লেপটপটো আৰু মই ভাবোঁ এইটো ভাল হৈছে আৰু বেয়া বুলি ক'বলে গ'লে এইটো এনেকুৱা হৈছে এতিয়া স্কুটি দিছে সকলোকে স্কুটিটোৱে দিয়াৰ লগে লগে স্কুটিখন দিয়াৰ লগে লগে কি হয় যায় কিছুমান অসুবিধাও সন্মুখীন হৈছে ল'ৰা ছোৱালীৰ নোহোৱা নহয় কিছুমানে ধৰক চলাবলে নাজানে তাৰফলত বহুতে শিকিবলগা হৈছে আৰু অঘটনো হ'ব পাৰে এনে ক্ষেত্ৰত আৰু সেই হিচাপে মই ভাল নহয় বুলি ভাবোঁ লেপটপটো বহুত উপযোগী সেইটো ক'ব পাৰি আৰু যাক বোলে পইচাৰ দৰকাৰ হৈছে সেই বদলি পইচাও দিব পাৰে এনে নহয় যে অকল লেপটপ দিছে লেপটপেই ল'ব লাগে বা স্কুটি দিছে স্কুটিয়ে ল'ব লাগে তাৰ বদলি পইচাও দিব লাগে মোৰ মতে